মই ফ'ল' কৰা কিছুমান চ'ছিয়েল মিডিয়া একাউণ্ট হৈছে ৰবি শৰ্মা যতিন বৰা আল্লু অৰ্জুন দীপিকা পাডুকন ৰণাল্ডো ধোনী বিৰাট ক'হলী আদি বহুতো আৰু মই ফ'ল' কৰা কিছুমান ফট'গ্ৰাফাৰ হ'ল তাৰ্কিক বৰা